জন্তুবোৰৰ সৈতে মোৰ গভীৰ সম্পৰ্ক আছে জন্তুবোৰৰ লগত থাকি বহুত ভাল লাগে যেনে আমাৰ ঘৰত ছাগলী আছে আমাৰ ঘৰত ছগলী অছে তিনিটা তাহাঁতক প্ৰত্যেকটোকে মই এটা এটা নাম দি মাতোঁ য'তেই থাকক দূৰত থাকিলেও তাহাঁতক যদি মাতোঁ তাহাঁতি নাম দি নামটো মতাৰ লগে লগে তাহাঁতি মতাৰ লগে দৌৰ মাৰি আহিব কিবা এটা খাবলৈ গাত উঠিবহি চেলেকিবহি তেনেকুৱা ধৰণৰবোৰ কৰে খাবলৈ নিলে খুন্দিয়াই থাকিবহি আৰু তাহাঁতক যদি গঁড়ালটো যদি চাফা কৰি নথওঁ তাহাঁতি শুঙি শুঙি চাব লেতেৰা পেতেৰা হৈ থাকিলে নুঠে নামি গুচি আহে আৰু তাহাঁতৰ লগত মৰম চেনেহটো বহুত তাহাঁতক য'তেই থাকোঁ কিবা এটা খাবলৈ আহ বুলি মতাৰ লগে লাগে আহে তাহাঁতি আপোনালোকৰ লগত কেনেকুৱা সম্পৰ্ক নেজানো কিন্তু তাহাঁতৰ লগত সম্পৰ্কটো মোৰ বহুত ভাল মানে অকল ছাগলী বুলিয়েই নহয় কুকুৰ মেকুৰী গৰু চবৰ লগতে সম্পৰ্কটো ভাল কুকুৰো আছে আমাৰ ঘৰত কুকুৰবিলাকক যদিও মৰম চেনেহ কৰোঁ তাহাঁতক মতাৰ লগে লগে য'তেই থাকক আৰু আহ বুলি মতাৰ লগে লগে আহে আৰু আহিব আহি চেলেকিবহি মুখে চুখে চেলেকিব গাত উঠিবহি খাবলৈ নিদিয়াৰ লগে লগে তাহাঁতি ৰৈ থাকিব খাবলৈ দিয়াৰ পিছতহে আতঁৰি যাব মানে আকৌ কোনোবা যদি আহে মোৰ লগত যদি বহি থাকেহি কোনোবা আহি সিটো কুকুৰটো আহিও মোক ভুকি ভুকি তাহাঁতক আঁতৰাই দিব এনেকুৱা ধৰণৰ সম্পৰ্ক আছে আপোনালোকৰ লগত কেনেকুৱা সম্পৰ্ক মই সেইটো নেজানো বাৰু মোৰ লগত গভীৰ সম্পৰ্ক ছাগলীবিলাকৰ নাম যেনে আমাৰ ঘৰত তিনিটা ছাগলী আছে ডাঙৰটোৰ নাম হ'ল চিকু আৰু দুই নম্বৰজনীৰ নাম হ'ল মইনা মইনা বুলি মতাৰ লগে লগে য'তেই থাকক আৰু দৌৰ মাৰি আহিব আৰু সৰু পোৱালি এটা আছে তাৰ নাম হ'ল গলু গলু বুলি মাতিলে দৌৰ মাৰি আহিব আৰু খাবলৈ কিবা এটা দিব লাগে তেতিয়াহে সিহঁতি বৰ ভাল পায়